আমাৰ কোনো স্থানীয় গোটৰ গাইড নাই সেইকাৰণে আমাৰ এই অঞ্চলৰ পৰ্যটকৰ কাৰণে বহুত অসুবিধা হৈ আছে এজন ভাল গাইডৰ কাৰণে এজন ভাষাৰ প্ৰয়োজন হয় চবকিটা ভাষা ক'ব জানিব লাগিব তেনেকুৱা মানে আমাৰ অঞ্চলত নায়েই সেইকাৰণে আমি এইবিলাকৰ কাৰণে চৰকাৰক ভাল গাইডৰ কাৰণে চৰকাৰৰ লগত আলোচনা কৰে এখন ভাল গাইড লাগে বা ভাল গাইড হ'লেহ মানে ভ্ৰমণৰ কাৰণে সুবিধা হয় গাইড ভাল টুৰিজেম লাগে ভাল এজন যদি ভ্ৰমণকাৰী থাকে তেওঁলোকৰ ভাষা শিক্ষাৰ বা আমাৰ বেলেগ আমাৰ যদি এজন ভাল ভ্ৰমণকাৰী চব ভাষা কথা ক'ব পাৰে বা বেলেগ পাৰে বেলেগ বেলেগ ঠাইত পৰা মানুহবিলাক সেই সেইকাৰণে আমাৰ এনেকুৱা কোনো মানুহ অহা যোৱাৰ হেৰি অনা ব্যৱস্থা কৰা নাই আমি সেইটো কাৰণে আমি চৰকাৰৰ লগত যোগাযোগ কৰি আছোঁ এজন ভাল টুৰিজেম লাগে আমাৰ ইয়াতে সেইটো বহুত দৰকাৰ হয় সেয়েহে এখন ঠাইৰ ওপৰত এখন ঠাইলৈ যদি টুৰিজম থাকে মানে অঞ্চলৰ উন্নত হয় সেইটো কথা সেইকাৰণে আমাৰ ইয়াতে কয় অলপ অসুবিধা হৈ আছে কাৰণে যোগাযোগ কৰোঁ চৰকাৰৰ লগত আমিতো কথাৰ কাৰণে যোগাযোগ কৰি আছোঁ তেনেকুৱা কিছুমান ঠাইত আছে কিন্তু আমাৰ ইয়াতে সেনেকুৱা স্থানীয় গোটৰ গাইড কোনো নাই